আমাৰ পৰিয়ালটো কৃষক পৰিয়াল মানে আমাৰ হেৰি আছিল উৎস আছিল আয়ৰ উৎস আছিল কৃষিয়েই মাটি অলপ আছিল গতিকে খেতি কৰাৰ কাৰণে বন্ধা ৰখা আছিল বন্ধাই হাল বাই আৰু আমাৰ পিতাহঁতে গোটেইখিনি খেতিৰ কামত ব্যস্ত থাকে আৰু আমিও হেৰি সময়ত আজৰি সময়ত খেতিৰ কামত ব্যস্ত হৈ গৈছিলোঁ আৰু ব্যস্ত হোৱাও কাৰণে আমাক কৈছিল এইখিনি এইখিনি কৰ বুলি যেনে ধৰক হেৰিৰ সময়ত এই আহু ধান কাটা আহু ধান কাটি পথাৰত নামি আহু ধান কাটা এইটো আমাৰ স্বাভাৱিক আছিল মানে যেতিয়া আমি কৰিব পৰা হৈছোঁ আৰু আহু ধান কাটিলে এটা অসুবিধা আছিল কি হেৰি লাগে এই পানীত নামি কাটিব লাগে তো এই ভৰিত জোকে ধৰে এই জোকটো খেদাবৰ কাৰণে বাঁহৰ চুঙা কাটি চূণ ভৰাই লৈছিলোঁ আমি সেই চূণৰ এই জোকটো লগাৰ লগে লগে এই চূণ লগাই দিলে জোকটো সৰি পৰে এইটো আছিল আহু ধান কটাৰ সময়ত হোৱা অভিজ্ঞতা তাৰ পিছত শালি ধানৰ খেতিত দুইবিধ আছিল এবিধ আছিলে জাইলা মাটিৰ খেতি তাৰমানে প্ৰথম আহু ধান নাকাটাকে প্ৰথমেই তাত খেতি কৰা হয় সেইটো আগতে কৰে তাৰ পিছত যিটো হয় আহু ধান কাটি আৰু তাতে আকৌ শালি ধান পোতা শালি ধানৰ খেতি পোতা হয় কিন্তু এইখিনি কামত আমি স্কুলত যোৱাৰ বাহিৰে আৰু আবেলি সময় ৰাতিপুৱা স্কুলত যোৱা সময়ত সময় নাপাওঁ পথাৰত নামিবৰ যাবৰ কাৰণে স্কুলখন দূৰত আছিল বৰমাত প্ৰায় তিনি কিলোমিটাৰ খোজকাঢ়ি যাব লাগে কিন্তু আবেলি আহি যি কাম বোলে যি যি কাম কৰিব পাৰি সময়ৰ ভিতৰত কৰিব পাৰিছিলোঁ কৰিছিলোঁ যাতে ৰাতি গধূলি পঢ়া সময়ৰ হোৱাৰ আগতে পথাৰত ভূঁই ৰুইছিলোঁ ভূঁই খুব ভালকেই ৰুইছিলোঁ মানে হাতখন খুব খৰ আছিল সেই সময়ত এই আমাৰ গাঁৱৰ বেছিভাগ ভূঁই ৰোৱা আছিল তিৰোতা মানুহ এই কেইজনীমান তিৰোতাইহে মোৰ সমানে সমানে ভূঁই ৰুব পাৰিছিল এইটো এইটো হ'ল আপোনাৰ তোমাৰ এই ভূঁই ৰোৱাৰ অভিজ্ঞতা তাৰ পিছত আবেলি কঠিয়া তোলা কাৰণ পিছদিনাখান মাটিত পেক দিব গতিকে আবেলি কঠিয়া তুলিব লাগিব কঠিয়া তুলিব যাওঁ কিন্তু সেই সময়ত কঠিয়া তুলিবৰ এটা কথা মনত আছে এই সেই সময়ত এই বৰদলৈ ট্ৰফীৰ খেলা চলি আছিল বৰদলৈ ট্ৰফীৰ খেলাত চলি আছিল কি অসম পুলিচ আৰু ক'লকাতাৰ কোনোবা টীম আছে এইবিলাকৰ খেলা চলি থাকে ৰেডিঅ'টো কঠিয়া তোলাতে লৈ যাওঁ কঠিয়া তোলাত ৰেডিঅ'টো লৈ যায় এই হেৰিৰ হুলাবাৰিৰ খুঁটিটোত ৰেডিঅ'টো ওলমাই থওঁ আৰু কঠিয়া তুলি থাকোঁ এই অনৰ্গল কৈ থাকে নহয় কোনে গ'ল খালে কোনে গ'ল খালে যদি অসম পুলিচে গ'ল দিছে এই আমি চিঞৰি দেওঁ আমি চিঞৰি দিয়াৰ লগে লগে বাকী চাৰিওফালে যিবিলাক মানুহে কাম কৰি আছে তেওঁলোকেও কয় কি হ'ল গ'ল খালাক নেকি নে গ'ল দিলাক বোলে হয় অসম পুলিচে গ'ল দিলাক এই সেই সময়ত আকৌ ইন্টাৰেষ্টিং আছিল কি অসম পুলিচৰ এজন বেকৱাৰ্ড খেলা জলেশ্বৰ স্বৰ্গীয়াৰী এই জলেশ্বৰ স্বৰ্গীয়াৰী আমাৰ ঘৰৰ ওচৰৰে গতিকে জলেশ্বৰে গ'ল দিয়া বুলি ক'লে চাৰিওফালে ৰজনজনাই গেইছিল এইটো হ'ল তাৰপিছত খেতিত আহু ধানৰ খেতি আহু ধান কাটা শালি ধানৰ খেতি আমি এই নিজেই ধান কাটিছিলোঁ আজিকালিহে ধান কাটিবৰ কাৰণে হেৰি আনা হয় এই পূৰ্ব বংগীয় মানুহক ধান কাটিব দেই কিন্তু আমি নিজেই সেই সময়ত এটা সুবিধা হয় কি স্কুল স্কুলৰ পৰীক্ষা গুচি যায় গতিকে ঘৰত আজৰি সময় এই ধান কাটাতো আমি নিজেই কাটছিলোঁ ধান আৰু লগত বান্ধ চন্ধা বিলাকো আছিল কিন্তু আমি ঘৰত বহি থাকা নাছিলোঁ ধান কাটা মাৰণ মাৰা তাৰপিছত এই মাৰণ মাৰোঁতে হেৰি কৰা মুইঠা ভাঙা এইবিলাক কাম আমি কৰিছিলোঁ এই জোনাক ৰাতি হেৰি মাৰণ গৰু খেদা আৰু খেৰ জাকৰা এইবিলাক কাম ওখনি দি কৰিছিলোঁ এয়াই হ'ল আমাৰ অভিজ্ঞতা আৰু